যোৱাকালি মই মেট্ৰেছ এখন কিনিছিলোঁ প্ৰথমে ভাল হ'ব বুলি ভাল দেখি পেলাই কিনিছিলোঁ ঘৰলৈ আনি পাৰিলোঁ থ'লোঁ ৰাতি শুলো মেট্ৰেছখন ইমানেই মোৰ কঁকাল বিষ হ'ল সঁচাকৈ মেট্ৰেছখন ইমানেই বেয়া এইখন মই আকৌ ৰিটাৰ্ণ কৰিম এক্সেঞ্জ কৰি পেলাই লৈ আহিম প্ৰথমে ভাবিছিলোঁ বহুত ভাল দেখি পেলাই কিন্তু আজি মোৰ কঁকাল বিষত থাকিব পৰা নাই বহুত কঁকাল বিষ হ'ল একদমেই ভাল নহয়